অঁ বাইদেউ মোক মানে অলপ হেৰি চবজি লাগিছিলে শাক পাচলি অঁ পাম নহয় আপোনাৰ তাত অঁ এই হেৰি মই সকাম এখন আছে মানে মোৰ পৰহিলৈ আছে সকামখন কিন্তু চবজিটো মানে মোক কাইলৈই লাগিছিলে দিব পাৰিব ন নাই মোৰ মানে অলপ বেছিকৈয়ে ল'ম শাক পাচলিটো ধৰক বন্ধাকবি ফুলকবি জলকীয়া আৰু চালাডৰ কাৰণে বিলাহী গাজৰ এনেকৈ ধৰণে মানে অলপ বেছিকৈ ল'ম যে অলপ কমাই মেলি দিব আৰু তেতিয়া হয় হয়

হয় হয় আপুনি তেতিয়াহ'লে মিলাই মেলি দিব আৰু দেই মই কাইলৈ যাম হ'ব হ'ব ঠিক আছে তেতিয়াহ'লে